মই সেনেদৰে টিভি চাব নাই কিন্তু কেতিয়াবা পঢ়াৰ প্ৰেচাৰৰ পৰা অকণমান মুক্ত পাবৰ কাৰণে কেতিয়াবা ছিৰিয়েল চোৱা যায় বা চিনেমা চোৱা যায় আৰু কেতিয়াবা কমেডি শ্ব' চাওঁ অকণমান মনটো ভাল লগাবৰ কাৰণে আৰু এনেকৈ অকণমান চাই পেলাই অকণমান নিজৰ মগজুটো অকণমান শান্তি কৰোঁ তাৰপিছত